মই এখন গাঁৱত থাকোঁ আমাৰ গাঁৱত বহুতো ধৰণৰ খেল খেলে আমাৰ ঘৰৰ ওচৰতে এখন ডাঙৰ খেলপথাৰ আছে তাত বহুতো খেল খেলা হয় আমাৰ লগৰ ল'ৰা ভাইটি ভণ্টি আৰু বহুতো বাহিৰৰ ল'ৰা ছোৱালী আহিও আমাৰ তাতেই খেলবিলাক খেলে আমাৰ খেলপথাৰখন যথেষ্ট ডাঙৰো অলপ আৰু আমাৰ তাত বহুতো মানুহে খেল চাবলৈ আহে আৰু খেল চোৱাৰ লগতে বহুতেই খেলেও আমাৰ তাত অলপ ক্ৰিকেট ভলীবল ফুটবল কাবাডী দৌৰ এনেকেই খেলবিলাক খেলে আৰু আৰু আমাৰ খেলবিলাকৰ নিয়মবিলাক যেনেদৰে খেলে সাধাৰণতে তেনেদৰেই খেলে হয় আৰু সকলোৱে মিলি লগে ভাগে খেলে আৰু খেলবিলাক খেলোঁতে আমি কিছুমান নিয়ম নীতি মানি চলোঁ যিবিলাক সাধাৰতে নিয়ম মানি চলা হয় খেলৰ কাৰণে যিবিলাক প্ৰয়োজনীয় সামগ্ৰী সেই সামগ্ৰীবিলাক আমি নিজেই তৈয়াৰ কৰি লওঁ বা কিনি আনো যেনে বল বেট এইবিলাক আমি কিনি আনো সকলোৱে যেনেকে টকা মিলাই বা টকাবিলাক সকলো পৰাই অলপ অলপ তুলি আমি বল বেট এইবিলাক কিনি আনো আৰু বাকী ষ্টাম্প এইবিলাক আমি ঘৰতে বনাই লওঁ আৰু আৰু বাকী লগৰবিলাকৰ লগত খেলোঁ আমি আৰু আমাৰ ফিল্ডখনত ফিল্ডখনত আমি এনেকেই দৌৰোঁ ৰাতিপুৱা গধূলি দৌৰোঁ আৰু ওচৰ চুবুৰীয়া মানুহবিলাক আহি আমাৰ খেল চায় বিশেষকে খেল চাবলৈ আহে অলপ মানুহ বহুতেই হয় আৰু খেল খেলি ভালো লাগে লগৰবিলাকৰ লগত বহুত ফূৰ্তি কৰা হয় আমাৰ তাত কাবাডী ৰছী টনাটনি আৰু বহুত ধৰণৰ খেল খেলা হয় আমাৰ যিটো মন যায় আৰু কাবাডী আমাৰ গাঁৱলীয়া ভাষাত চি বুলি কয় চিও খেলে চি খেলা কিছুমান নিয়ম এনেকৈ দৌৰি যাব লাগে দৌৰি যাওঁতে কৈ যাব লাগে এনেকে কাবাডী খেলা ধৰে চি বা কিবা এনেকে সেইদৰে কৈ গৈ যদি এনেকে কাৰোবাক টাচ কৰে তেতিয়া বা চুৱে এনেকে তেতিয়া সেইজন আউট হৈ যায় খেলখনৰ পৰা আৰু যদি উশাহটো মানে যোনটো কথা শব্দ কৈ যায় চি বা কিবা এনেকে সেইটো যদি ৰখি যায় তেতিয়া কোনোবাই যদি অপনেণ্টৰ পাৰ্টীয়ে যদি টাচ কৰি দিয়ে বা চুই দিয়ে তেতিয়া সেইজন আউট হৈ যায় আৰু বাকী খেলবিলাকৰ নিয়মবিলাক আমাৰ নিজৰ মতেই বা কিছুমান আমি নিজৰ মতে নিয়ম বান্ধি লওঁ বা আৰু কিছুমান যিবিলাক সাধাৰণতে নিয়ম বান্ধি থোৱা থাকে সেইবিলাক নিয়মতে আমি খেলোঁ আৰু নিয়মবিলাক ইমান জটিলো নহয় যিমান হয় নিচিনা লাগে মানে আৰু ভাইটি ভণ্টিবিলাকে যিবিলাকে নাজানে বা খেলবিলাকৰ নিয়মবিলাক বুজি নোপায় সিহঁতক আমি ভালদৰে শিকাই দিওঁ আৰু শিকাই দিয়াৰ লগতে সহায়ো কৰোঁ কিবা আৰু খেলপথাৰখন নত বহুতো খেল খেলিব পৰাকৈ সুবিধা আছে ফুটবল খেলোঁতে যেনেদৰে ফুটবলত সাধাৰণতে নিয়মবিলাক থাকে সেই নিয়মবিলাকৰ মতে খেলা হয় খেলবোৰ আমাৰ নিজৰ নিয়মমতে চলে যদিও কিছুমান নিয়ম নীতি সাধাৰণতে মেইন যোনখন খেল থাকে সেই খেলখনৰ নিয়মৰ মতে চলোঁ আৰু যিবিলাক নিয়ম আমি নাজানো মানে কিছুমান খেলৰ নিয়মবিলাক যিহেতু নাজানো আমি সকলো খেলৰ নিয়ম সেইকাৰণে সেইবিলাক খেলৰ নিয়মবিলাক আমি ক'ৰবাত চাই লওঁ আৰু যেনে মোবাইলতে চাই লোৱা হয় সাধাৰণতে সেইবিলাকে আৰু